ধৰ্ম হিন্দু ধৰ্ম আমাৰ আৰু মুছলিম ধৰ্ম খ্ৰীষ্টান ধৰ্ম আমি হিন্দু ধৰ্মৰ মানুহ হয় আমি বিহু পালন কৰোঁ বিহু তিনি প্ৰকাৰৰ ৰঙালী বিহু ভোগা কাতি বিহু ভোগালী বিহু আমি ৰঙালী বিহুত মাহ হালধিৰে গা ধোওঁ আৰু গৰু ছাগলীক গা ধুৱাওঁ মাহ হালধি ঘঁহি লাও বেঙেনা থেকেৰা কেৰেলা দি আমাৰ হেৰি গৰু গা ধুৱায় আৰু মাখিলতি দীঘলতি সেয়া গৰু গা ধুৱাই গাত মাৰে আৰু আমি ৰঙালী বিহুত ডাঙৰক হেৰি সন্মান জনাওঁ আমি ভৰিত ধৰোঁ আমি বস্ত্ৰ দিওঁ তামোল পাণ দি মা দেউতাক সেৱা কৰোঁ ডাঙৰজনক সেৱা কৰোঁ ককা দেউতা সেৱা কৰোঁ আৰু আমাৰ ৰঙালী বিহুত বিহু মৰা হয় গোটেই গাঁৱৰ ৰাইজে মিলি জুলি একত্ৰিত হৈ নামঘৰত প্ৰথমে তামোল পাণ চাকি বন্তি জ্বলাই নামঘৰত বিহু মৰা হয় সকলোৱে আমাৰ গাঁৱৰ ডেকা গাভৰু জীয়ৰী ছোৱালী ল'ৰা আমি সকলোৱে একত্ৰিত হৈ আমাৰ সকলোৱে মিলি জুলি বিহু মাৰোঁ বিহু আমাৰ বিহু মৰা হয় আৰু বিহুত ল'ৰা ছোৱালীখিনিক জা জলপান খোৱা হয় পিঠা চিৰা খোৱা হয় চাহ খোৱা হয় আৰু আমাৰ বিহুত ৰাইজক ৰুচ দিওঁ আমাৰ ঘৰত খুৱাওঁ ৰুচ আৰু ঘৰে ঘৰে সকলোৱে খুৱায় কাৰোবাৰ ঘৰত নিমন্ত্ৰণ দিয়ে কোনোবা এদিন কাৰোবাৰ ঘৰত আৰু বেলেগৰ এদিন এনেকৈ নিমন্ত্ৰণ দি ৰুচ খোৱা হয় আৰু লাষ্টত আমাৰ সকলোৱে মিলি জুলি একেলগে খানা খোৱা হয় খানা খোৱা তাতে আমাৰ বয়সস্থলোককো সন্মান জনাই গামোচা দি আৰু বিহু বিহুৱতীসকলকো গামোচা দিয়ে সন্মান জনায় সৰু সৰু ল'ৰা ছোৱালীক কণ কণ ভাইটি ভণ্টিহঁতক ৰুমাল দিয়ে ঢুলীয়াকো দিয়ে গামোচা আৰু সকলোৱে মিলি জুলি এনেকৈ ফূৰ্তিৰে এসাঁজ ভাত খাওঁ আমি বিহু উৰাওঁ ৰঙালী বিহু বিদায় দিওঁ আৰু আমাৰ কাতি বিহুত আমি চাকি বন্তি জ্বলাওঁ তুলসী তলত চাকি বন্তি জ্বলাওঁ মাহ প্ৰসাদ দিওঁ আৰু গাঁৱৰ নিমন্ত্ৰণ দিওঁ সেই মানুহকেইজনী কেইজনীমান মাতোঁ গাঁৱৰ সৰু সৰু ল'ৰা ছোৱালীকো মাতো প্ৰসাদ চখাত দিওঁ সেয়ে আৰু লক্ষী পূজাও পালন কৰোঁ আমি লক্ষী পূজাৰ দিনা অঁ তাৰপৰা আমাৰ ভোগালী বিহুত মেজি একেলগে আমি সকলোৱে জ্বলাওঁ আৰু মেজিৰ লগতে আমি ভোজ খাওঁ সকলো গাঁৱৰ ৰাইজে ডেকা গাভৰু ককা আইতা সকলোৱে আমি একেলগে পালন কৰোঁ মেজি আৰু জ্বলোৱা দিনা ৰাতিপুৱা আমি তামোল পাণ দি মেজিত জুইত পইচা দি সেৱা কৰোঁ আৰু সেই ধূপ চূপ জ্বলাওঁ আৰু সকলোৱে মিলি জুলি সেই মেজি তলতে আমি চাহপিঠা লাড়ু ইত্যাদি খাওঁ সকলোৱে আলু কচু তেনেকৈ বইল কৰি খাওঁ আৰু আমাৰ অসমীয়াৰ মাঘৰ বিহুত হেৰি আঠ কৰাই বুলি কয় সেয়া আমাৰ মাটিমাহ আৰৈ চাউল উখোৱা চাউল বৰা চাউল তিল এনেকৈ কৰি আমাৰ বুট মটৰ আদা এনেকৈ দি আঠ কৰাই বুলি কয় সেয়া আমাৰ ভাঁজে ঘৰত আৰু তেনেকৈ আমি সকলোৱে খাওঁ আলু কচু বইল থাকে মিঠা আলু মৌ আলু কাঠ আলু কচু গুটি আলু তেনেকৈ আমাৰ বইল কৰি খাওঁ খাই বৈ আমি নামঘৰলৈ চাহকণ খায় আমি নামঘৰলৈ যাওঁ নামঘৰত আমাৰ নাম পাতে দুমহীয়া দিনা মেজি জ্বলোৱা দিনা আমি তাতে গৈ নামঘৰ সৰা মোচা কৰোঁ প্ৰসাদ তিয়াওঁ আকৌ সকলোৱে মিলি জুলি একত্ৰিত হৈ আমি নামঘৰত নাম গাওঁ আহি আকৌ ঘৰে ঘৰেও নিমন্ত্ৰণ দিয়ে নামৰ পৰা আহি তেনেকৈ চাহ খুৱায় পিঠা তেনেকৈ লাৰু এনে খুৱায় আৰু সকলো ৰাইজকে আৰু মুছলমানৰ ঈদ পালন কৰে মুছলমানে ঈদ আছে মুছলমানৰ বহুত বি হেৰি এই কি কয় মুছলমানৰ বহুত হেৰি আছে সিহঁতি বহুত মানে বিহু ঈদ মানে ৰোজা মানে আৰু সিহঁতৰ বহুত আছে কিন্তু মুছলমানৰ